অঁ বাইদেউ অঁ শুনক আমি মানে গোট আছে আমাৰ গোটৰ চব মহিলাকেইটা আমি মানে পিকনিক যাম বুলি ভাবিছোঁ যাব নেকি নাই যাম ধৰ ছয় সাত তাৰিখে যাম আৰু চ একেলগে চব গ'লে ভাল লাগিব অৰুণাচল সেইফালে

ভাবিছোঁ অঁ মাংস বনাম আৰু পোলাও

আপুনি কিবা লৈ যাব কিবা লৈ যাব আপুনি ঠিক আছে হ'ব বাইদেউ